তো পৰ্যটনে কেনেকৈ স্থানীয় সস্প্ৰদায়ক সহায়ক এনেকে সহায় কৰে যে য'ত টুৰিষ্টবিলাক যায় ফুৰিবলৈ উদাহৰণস্বৰূপে আমাৰ ওচৰৰ চৰাইদেও মৈদামক চৰাইদেউ মৈদামত কি হয় মানুহ ফুৰিব আহে চৰাইদেও মৈদাম চাব আহে তো তো তাত মানে টুৰিষ্টবিলাক প্ৰথম কথা গাড়ী ৰখাবৰ কাৰণে বা গাড়ী পাৰ্ক কৰিবৰ কাৰণে মানুহবিলাকৰ ঘৰত মানে পাৰ্কিঙো এনেকুৱা ব্যৱস্থা কৰি দিয়ে যে ইয়াত পাৰ্ক কৰক আৰু তাত পাৰ্কিঙো এটা ফিজ দিব লাগিব কিবা এটা ফিজ লয় আৰু এনেকে পাৰ্কিঙৰ ফিজ হয় আৰু পৰ্যটন পাৰ্কিং ফিজ দিয়ে গাড়ী থোৱাৰ তাৰপিছত খোৱা বোৱাৰ কাৰণে বিভিন্ন ধৰণৰ ভোজনালয় বা হোটেল বা কি ধাবা আপুনি যি কয় তেনেকুৱা ল'ব পাৰে তেওঁলোকে খুলি ল'ব পাৰে তাত তেওঁলোকৰ মানে খাদ্য সামগ্ৰী কৰিব পাৰিব ভাত পানী খাই মানে তাতে হে কৰিব পাৰিবতো তেনেকেও তেওঁলোকৰ হেৰি হয় উপাৰ্জন হয় যাতে আপুনি এখন চাহৰ দোকানেই দিলে তাত তাপা অহা ভ্ৰমণকাৰীসকলে তাতে চাহ খালেত চাহৰ চাহৰ দোকানৰ পৰা কোনোবাই ধাবা এখন দিলে ত তাত ভাত পানী আদি সেইবিলাক মানে খোৱা সামগ্ৰী আদি তাতে বিক্ৰী কৰিব পাৰিব যাতে পৰ্যটক পৰ্যটক সোৱাদ লাভ কৰিব আৰু যিবোৰ যিসকল লোক বাহিৰৰ পৰা আহে তেওঁলোকে নতুন কিবা এটা খাদ্যৰ মানে তৃপ্তিও লাভ কৰিব পাৰিব নতুন খাদ্যৰ সোৱাদ ল'ব পাৰিব আৰু ক'বলে গ'লে আমাৰ ইয়াতে কিছুমান চৰাইদেওতে ধৰি লৈছোঁ বাঁহৰ আৰু কাঠৰ মানে সঁজুলি বা বাঁহৰ কাঠৰ কিছুমান মানে জাপি বাঁহৰ জাপি এনেকে ধৰি লৈছোঁ কাঠৰ কিছুমান মূৰ্তি তেনেকে মানে কিছুমান বস্তু মানে তেওঁলোকে বনাব পাৰে আৰু সেইবিলাক বস্তু পৰ্যটকসকলে কিনি কিনি মানে হেৰি হিচাপত সেই গৈছিলোঁ তাৰপা কিবা তাৰ মানে মানে ঘৰলে লৈ যাব পাৰে তাত স্থানীয় এনেকা শিল্পীকাৰ আছে তেওঁলোকৰ সহায় লগত তেওঁলোকে নিজৰ মানে তাৰপৰা মানে তেওঁলোকৰ ধুনীয়া উপাৰ্জন হৈ থাকে কিছুমান বাঁহ বেতৰ বস্তু বনাই বা মানে আপোনাৰ উদাহৰণস্বৰূপে ধৰি লওক আাৰ আমাৰ অসমৰ জাপিটো এতিয়া অসমৰ বাহিৰৰ পৰা কোনোবা এজন লোক আহিছে তেওঁ অসম ভ্ৰমণ কৰিব আহিছে অসমৰ ভাল ভাল এনেকুৱা স্থানলে গৈছে য'ত মানে টুৰিষ্ট প্লেচলে গৈছে ধুনীয়া মানে তাত অসমত তেওঁ মানে নিজৰ হে নিচানি হিচাপে মানে এটা চিন হিচাপে যে মই ইয়াত অসমত আহিছিলোঁ তেওঁ ধৰি লওক সময় আহিছে সময় পৰা তেওঁ এটা জাপি নিব পাৰে হাতেৰে বনোৱা হেণ্ডক্ৰাফট বস্তু জাপিত নিব পাৰে তেওঁ এখন বোৱা গামোচা নিব পাৰে তেতিয়া সেই জাপি বনোৱা মানুহ এতিয়া সেই গামোচা বনোৱা গামোচা বোৱা মানুহগৰাকী মানে আৰ্থিকভাৱে মানে উপাৰ্জন হ'ব তেওঁলোকে তাৰ বিনিময় হেৰি মুদ্ৰালৈ কি কয় সেই বস্তুকেইটা নিব পাৰিব আৰু তেনেকেই বেছিভাগ মানে পৰ্যটকৰ বাবে বেছিভাগ থোৱা হয় আপোনাৰ ভোজনালয়বিলাক মানে য'ত স্থানীয় খাদ্য পোৱা যায় আপুনি স্থানীয় খাদ্যৰ বাবে মানে কিছুমান এনেকুৱা বিখ্যাত স্থান মানে ভোজনালয় তেনেকুৱা থাকে য'ত আপুনি গৈ উপভোগ কৰিব পাৰে থলুৱা খাদ্য তেনেকে আৰু বহুত বহুত জেগাত আছে যেনেকে আপুনি ধৰি লওক আপুনি কেতিয়াবা যদি ইয়াত আহে আপুনি ৰংঘৰ আহে কাৰেংঘৰ আহে ৰংঘৰ কাৰেংঘৰ মানে গেটৰ বাহিৰত যিকিজন যিকিজন স্থানীয় মানুহ থাকে তেওঁলোকে কিছুমান সামগ্ৰী মানে হেৰি কি কয় পৰ্যবেক্ষণ কৰিবৰ কাৰণে তেওঁলোকে ৰাখি থয় চাবৰ কাৰণে তেওঁ সেই তেওঁলোকৰ সেই যিবোৰ সামগ্ৰী তেওঁলোকে বনাই বা তেওঁলোকে যিবোৰ তৈয়াৰ কৰি থয় সামগ্ৰী সেই পৰ্যটকসকলে কিনি তেওঁলোকে কিনে আৰু তেওঁলোকৰ মানে তেনেকে আৰ্থিকাৱে বহুতখিনি সহায় হয় আৰু এনেকে ক'বলে আৰু আৰু কিছুমান মানে হেৰি ঠাই আছে য'ত মানে ধুনীয়াকে পৰ্যটকসকলে আহি তাৰ মানে সেই দিব পাৰে যেনেকে মেখেলা চাদৰ বোৱা মেখেলা চাদৰ গামোচা আদি ইত্যাদি মানে সামগ্ৰী তেওঁ ক্ৰয় কৰি নিব পাৰে অসমৰ পৰা তেতিয়া মানে কি হয় আৰু তেনেদৰে মানে বহুতো মানুহ বহুত লোকে নিজৰ জীৱন নিৰ্বাহ কৰি আছে তেনেকে যিমানবিলাক মানে টুৰিষ্ট প্লেচ আছে পৰ্যটক পৰ্যটনৰ ঠাই আছে য'ত পৰ্যটক আহে মানে তাত বহুতবোৰ বহুত লোকেই তেনেদৰেই কিছুমান তেনেদৰেই মানে হেৰি কৰি নিজৰ জীৱন জীৱন কৰি আছে তেওঁলোকোই সেইটোৱেই মানে তেওঁলোকৰ মেইন ছ'ৰ্চ অফ ইনকাম মানে বহুত লোকৰ হৈ আছে যে ওপৰত নিৰ্ভৰ কৰি বহুতে মানে নিজৰ ঘৰ চলাই আছে নিজৰ জীৱন ব্যক্তিক্ৰম কৰিছে কি অতিক্ৰম কৰি আছে